মই নিজৰ কেৰিয়াৰৰ কথা ভাবি এটা ব্যৱসায় হাতত ল'ম বুলি ভাবিছোঁ কাৰণ ব্যৱসায়টো হ'ল এনেকুৱা এটা বস্তু য'ত কাৰো অধীনত কোনো কাম কৰিব নালাগে অকল নিজাববীয়াকৈ নিজে কাম কৰিব পাৰি কোনো কাৰো প্ৰেছাৰত বা ভুগি পেলাই কাম কৰিব নালাগে লাগে ব্যৱসায়টো সৰুেৱেই হওক বা ডাঙৰেই হওক আমি এটা ব্যৱসায় হাত নিজে হাতত ল'ব লাগে কাৰণ ব্যৱসায়টো ব্যৱসায় এনেকুৱা এটা বস্তু য'ত মানে নিজৰ নিজে মতামত হিচাপে নিজেই ব্যৱসায়টোত পইচা ইনভেষ্ট কৰিব পাৰি সেই ব্যৱসায়টো ভাল কামত খটুৱাব পাৰি লাগে এখন দোকানেই হওক বা এখন ফাৰ্মেই হওক এখন খুলিব পাৰি বা পাচলি দোকান এখনেই হওক আমি খুলিব পাৰোঁ এখন ব্যৱসায়টো মই হাতত ল'ম বুলি ভাবোঁ আজিকালি সমাজত কোনো কাৰো অধীনত কাম কৰিব নিবিচাৰে সকলো সকলো যুৱক যুৱতীয়ে স্ব নির্ভৰশীল হ'ব বিচাৰে কাৰণ স্ব নির্ভৰশীল হোৱাটো খুব দৰকাৰ আজিকালি কোনো কাৰো আণ্ডাৰত কাম কৰাটো খুবেই দৰকাৰ নহয় কাৰণ সকলো সকলো মানুহে আজিকালি অসমৰ পৰা গৈ পেলাই বাহিৰত কাম কৰিব বিচাৰে সেইটো মই কেতিয়াও নিবিচাৰোঁ সেইকাৰণে ব্যৱসায়টো এটা ভাল সম্পদ বুলি মই ভা ভাবোঁ এতিয়া কিছুমান কথা লক্ষ্য কৰিবলগীয়া যে ৰাজ্যত যুৱক যুৱতীসকলে সকলো অঞ্চলতে কৰ্মশালা আয়োজন কৰিছে সেই কৰ্মশালাবোৰবোৰক কেন্দ্ৰ কৰি কেন্দ্ৰীয় চৰকাৰে আৰু ৰাজ্য চৰকাৰে কিছুমান আমাৰ আঁচনি ল আঁচনি পাবলৈ সক্ষম হৈছে সেই কেন্দ্ৰীয় চৰকাৰবোৰৰ আণ্ডাৰত সেইবোৰৰ পৰা সিহঁত বহুতো লাভৱান হৈছে আমাৰ ৰাজ্যখনত কিছুমান নিবনুৱা নিবনুৱা কথাটোৱে বহুত এটা ডাঙৰ প্ৰধান সমস্যা হৈ পৰিছে কাৰণ নিব আজিকালি সকলো ছাত্ৰ ছাত্ৰীয়ে বা ল'ৰা ছোৱালীয়ে সকলোৱে নিবনুৱা হৈ ঘৰত বহি থাকে আমি সকলোৱে সেই নিবনুৱাটোৰ পৰা এটা ভাল কেনেকৈ এখ এখন সু সমাজ গঢ়ি তুলিব পাৰি সেইটো কথালৈ আমি গুৰুত্ব দিব লাগে আমি বুজি পোৱাটো উচিত যে চৰকাৰী চাকৰিয়ে চৰকাৰী চাকৰিয়ে বা চৰকাৰী চাকৰিৰ দ্বাৰা নিবনুৱা সমস্যাটো সমাধান কৰাটো কেতিয়াও সম্ভৱেই নহয় কিন্তু চৰকাৰী চাকৰিৰ বাহিৰেও আমি এটা সৰু সুৰা উদ্যোগ বা ব্যৱসায় বাণিজ্য কৰি নিজৰ জীৱিকাৰ উপাৰ্জন কৰাৰ লগতে আনকো এটা যাতে সুবিধা দিব পাৰোঁ সেই কথাটো লৈ আমি এটা গুৰুত্ব দিব লাগে তেতিয়া আনৰো এটা লাভ হয় সেই মোৰ ব্যৱসায়টোৰ পৰা কিবা কাৰোবাৰ এটা লাভ হ'ব সেই কথাটোলৈ আমি গুৰুত্ব দিব লাগে কোনেও কেতিয়াও নিজৰ কামত এশ শতাংশ কেতিয়াও সন্তুষ্ট হ'ব নোৱাৰে কাৰোবাক কোনোবাৰ কাৰোবাক কিবা এটা সমস্যা হ'লেও থাকিবই কাৰোবাৰ কিবা এটা আওসা থাকিবই যে মোৰ এনেকুৱা নহয় মোৰ এনেকুৱা নহয় কৰে এটা এটা সমস্যা থাকেই কোনেও কাৰো দৰমহাক লৈ কেতিয়াও সন্তুষ্টি হ'ব নোৱাৰে কোনো কাৰণত কোনো কাৰণতে কাৰো কাৰো চাকৰিক লৈতো কেতিয়াও সন্তুষ্ট হ'ব নোৱাৰে কাৰণ সেইটো চাকৰি তাৰ বাবে যোগ্য নহ'বও পাৰে সি সি হেৰিত পৰিহে সেই চাকৰিটো কৰিছে সেনেকুৱাবিলাক আমি গুৰুত্ব দিব লাগে এতিয়া এটা কথা লক্ষ্য কৰিবলগীয়া যে যোগ্যতা থাকিলেও মানুহৰ সকলো মানুহে চাকৰি পোৱাটো সম্ভৱ নহয় কাৰণ আজিকালিৰ যুগত চ চৰকাৰী চাকৰি পাবৰ কাৰণে অকল যোগ্যতাৰ প্ৰয়োজন নহ'ব কিতি কিছুমান টকা পইচাৰো প্ৰয়োজন হয় আজিকালিৰ যুগত চাকৰি পাবৰ কাৰণে আৰু বহুত চোকা হ'লেও কেতিয়াবা আমি আজিকালিৰ যুগত বহুত চোকা হ'লেও চাকৰি পোৱাটো সম্ভৱ নহয় কাৰণ মানুহৰ কিছুমান ভাগ্যও লাগে ভাগ্যৰ বলতো আজিকালি চাকৰি পা পায় মই দেখা মই দেখিছোঁ আজিকালি বহুতো ল'ৰাই অসমৰ বাহিৰত গৈ প্ৰাইভেট কোম্পানীত কাম কৰিবলগীয়া হৈছে সেইবোৰ কিয় হৈছে কাৰণ সিহঁতে সেই প্ৰাইভেট কোম্পানীত কাম নকৰি পেলাই এটা সৰু সুৰা হ'লেও এটা ঘৰত ব্যৱসায় বাণিজ্য কৰিব পাৰে কাৰণ ব্যৱসায় বাণিজ্য কৰিলে সেই এই নিজৰ সি নিজৰ মতামতটো নিজেই আগবঢ়াব পাৰিব নিজৰ কাৰো অধীনত নিজে কাম কৰিব নালাগে বাহিৰলৈ গৈ কাম কৰিব নালাগে অসমৰ বাহিৰত কেতিয়াও যাব নালাগে নহয় নহয় প্ৰাইভেট কোম্পানীত কেতিয়াও কাম কৰিবলগীয়া নহয় সেই কথাটো লৈ আমি গুৰুত্ব দিব লাগে ব্যৱসায়টোক সেইবাবে মই এটা ভাল সম্পদ হিচাপে মই বিবেচনা কৰোঁ আজিকালি ব্যৱসায় কৰিবলৈ চৰকাৰে এনে বহুতো আঁচনি দিছে সেই সেইবোৰ আঁচনিৰ জৰিয়তে বহুতো পইচা দিছে সেই পইচাবোৰৰ জৰিয়তে ডাঙৰকে নহ'লেও এটা সৰু ব্যৱসায় আমি হাতত ল'ব পাৰোঁ সেইবাবে মই ব্যৱসায়টোক লৈ এটা ভালকে গুৰুত্ব দিম